অঁ কওকচোন

অঁ অঁ তাত হেৰিটো কোৱালিফিকেশ্যনটো গ্ৰেজুৱেট বিচাৰিছে আপুনি গ্ৰেজুৱেট নহয় অঁ গ্ৰেজুৱেট বিচাৰছে আপুনি গ্ৰেজুৱেট হয় নে নহয় অঁ পাৰিব পাৰিব আমাৰ সেই ৱেবছাইটত গৈ আপুনি লিংকটো চালেই হৈ গ'ল তাতে গৈ এপ্লাই কৰিব পাৰিব লাষ্ট ডে'ট আপোনাৰ একেবাৰে হেৰিয়লৈকে আছে টুৱেণ্টি ছেভেন ডিচেম্বৰলৈকে আছে সাতাইছ ডিচেম্বৰলৈকে আছে

অঁ অঁ পাৰিব পাৰিব প'ষ্টো আছে অলপ প'ষ্টো আছে অঁ

অঁ এপ্লাই কৰি দয়া পইচা ল'ব ল'ব নহয় তিনিশমান ল'ব আঢ়ৈশ তিনি অঁ অঁ আঢ়ৈশ তিনিশমান ল'ব বেছি নলয় অঁ সেইটো আমি কৰি দিব নোৱাৰিম নহয় আপোনাৰ ঘৰত জনা মানুহ থাকিলে ঘৰতে কম্পিউটাৰত কোনোবাই কৰি দিব পাৰিব যদি জনা মানুহ আছে অঁ এতিয়া উপায় নাই তেতিয়াহ'লে দোকানতে যাব লাগিব অঁ এ অনলাইন যিবিলাক কাম কৰে ন এইবিলাক এতিয়া বসুন্ধৰা কাম কৰিছে বা এনেকৈ পেন কাৰ্ড বনোৱা ভোটাৰ কাৰ্ড বনোৱা তেনেকুৱা দোকানত গ'লে হ'ল তাতে কৰে সেইবিলাক ষ্টে'ট বেংকৰ ওচৰতো এখন আছে অঁ সুধিব ক'ব এইটো চাকৰি হেৰি ওলাইছে এপ্লাই কৰিব পাৰিব নাই বুলি ক'লে হ'ল ষ্টে'ট বেংকৰ ওচৰতো এখন আছে তাত গৈ কৰিলেই হ'ল অঁ অঁ ৰ'দালি বুলিও এখন আছে তাতো কৰিব পাৰিব সেই ষ্টে'ট বেংকৰ সেই লাইনতে আছে কেইবাখনো আছে ষ্টে'ট বেংকৰ লাইনত এখন বাছষ্ট'পৰ দোকান এখন ৰ'দালি আৰু এইফালেও এইফালে চাৰিআলি ফালেও আছে কৈ দিব কৈ দিব ডকুমেণ্টছখিনি লৈ যাব ডকুমেণ্টছখিনি লৈ গৈ ক'ব আৰু এইটো পোষ্টৰ কাৰণে কৰিব লৈছো বুলি কৰি দিব তেতিয়া তেওঁলোকে আধাৰ কাৰ্ডটো লাগিবও পাৰে পেন কাৰ্ড ভোটাৰ কাৰ্ড নালাগে বাৰু আধাৰ কাৰ্ডটো লাগিব পাৰে বাকী আপোনাৰ যিখিনি হে এডুকেশ্যনেল হেৰিবিলাক কি বুলি কয় এইটো ডকুমেণ্টছবিলাক অঁ ডকুমেণ্টছখিনি লাগিব নাই নাই সেইবোৰ নালাগে

সেইটো কথা কৰিলে হ'ল লাষ্ট ডে'ট আছে নাই নাই লাষ্ট ডে'ট আছে নহয় কৰিব পাৰিব দিন আছে বোলো কৰিবলৈ অঁ কাইলৈ পৰহিলৈ বা পিছত বিছ তাৰিখ মানে কৰিলেও হ'ব আৰু বেছি দেৰিকৈ বেছি সোনকাল কৰিলেও আকৌ ভিৰ লাগি থাকে বেছি দেৰিকৈ কৰিলেও আকৌ ভিৰ লাগে কিছুমানে লাষ্টত কৰিম বুলি থাকেনে তেতিয়া আকৌ ছাৰ্ভাৰ ডাউন দেখাই ন

অঁ মাজতে এদিন গ'লে মানে শুৰুঙা ওলাই তেতিয়া পটককৈ কৰি ল'ব পাৰিব কেনেকৈ গম পালে তাত ওলাইছে বুলি অঁ অঁ অঁ অঁ ভালে কৰিলে অঁ নিজে গৈ পিনে কৰিলে ভাল আৰু চাই দিবও পাৰিব এইটো ভুল হৈছে সেইটো ভুল হৈছে বুলি অঁ ফটো লাগিব মই পাহৰিয়ে গ'লোঁ হ'ব দিয়ক